অঁ পাৰিবা নিব অঁ আছে এতিয়া এতিয়া বাঁহৰ লাগিবনে কাঠৰ লাগিব

অঁ দামবিলাক আৰু দহ হেজাৰ পোন্ধৰ হেজাৰ এনেকৈ থাকে আৰু বস্তু বস্তুলৈ দাম আৰু যেনিবা মোৰ দহটাৰ পৰা ছটালৈকে থাকে অঁ অঁ অঁ ঠিক আছে আহিবা